যদি মই পৃথিৱীৰ যিকোনো ঠাইলে ভ্ৰমণ কৰিব পাৰোঁ তেতিয়াহ'লে মই ফাৰ্ষ্ট কেদাৰনাথত যাম যোনতো বহুত ধুনীয়া জেগা হয় বহুত পাৰিবাৰিক জেগা হয় ভগৱানৰ জেগা হয় তাকেটো ফীলটো কৰিব মন কেনেকুৱা লাগে ইমান ধাৰ্মিক জেগাত যায় ধাৰ্মিকে নহয় বহুত ডাঙৰ ধাৰ্মিক আৰু এইটো মহাদেৱৰ জেগা হয় আৰু কৈলাশ আছে এইফালে আৰু বৰফৰ জেগা সেনেকুৱা জেগাত যাব মন মহাদেৱক নমো কৰিব মন একদম ভালকে তাতে যাব মন তাৰ পিছত মোৰ যদি যাব পাৰোঁ সেইফালে মাউণ্টেনটো যাব মন তাতে ট্ৰেকিং কৰিব মন আৰু তাতে কেম্পত থাকিব মন মানে কেনেকুৱা এক্সপেৰিয়েন্স হয় গোটেই নাইট থাকি আৰু তাতে নিজে খানা বনাই পুখুৰীৰ চাইডত বহুত ভাল লাগিব তেনেকে তাৰ পিছত মোৰ আৰু বেলেগ ফৰেইন কাণ্ট্ৰীজতো যাব মন কাৰণ তাতে বহুত অপৰ্চুনিটিজো থাকে আৰু তাতে বেলেগ বেলেগ মানুহ লগ পাব পাৰি সিহঁতৰ ভাষা শিকিব পাৰি ইংৰাজী হওক ফ্ৰেন্স হওক বহুত কিবা কিবি তাতে যাব মন আৰু মোৰ ইণ্ডিয়াৰ ভিতৰতো বেলেগ বেলেগ জেগাত যাব মন যেনেকে মুম্বাই মুম্বাইৰ আমি সপোনৰ চহৰ বুলিও ক'ব পাৰোঁ কাৰণ তাতে বহুতৰ ড্ৰীমচ যি যি হ'বৰ মন সিহঁতৰ হৈছে সেনেকে মানুহবিলাকে ইয়াতে যায় কামৰ কাৰণে আৰু সিহঁতে যোনটো ভাৱি যায় সেইটো সফল হ'ব হ'ব পাৰে সেইটো সফল নহ'ব পাৰে বাট সিটোৰ বাহিৰে ইহঁতে তাতকে বেছি ভাল এটা অপৰ্চুনিটি পাই যায় যোনটো সিহঁতে হেপ্পীও হয় কেতিয়াবা চেডো হয় তেনেকে মুম্বাইটো বহুত ডাঙৰ এটা জেগা হয় তাতে আমি বহুত কিবা কিবিত যাব পাৰোঁ তাতে ঘূৰিব পাৰোঁ আৰু মোৰ এবাৰ ফিল্ম চিটীটো যাব মন সেইটো মুম্বাইত তাতে মানে চাব মন কেনেকে ফিল্মবোৰ বনাই কেনেকে ৰাস্তাত মানুহবোৰ থাকে লাইক তাৰে চেটৰে মানুহ নে কমন মানুহ সেইবিলাক চাব মন যায় সিহঁতৰ এক্টিং কেনেকে কৰে ডাঞ্চ শ্বুট কেনেকে কৰে সেই চব চাব মন আৰু মোৰ মানে ইণ্ডিয়াৰ চব কাল্চাৰেলৰ জেগাত যাব মন যেনেকে এবাৰ মোৰ চাউথত যাবৰ মন তাতে সিহঁতৰ কাল্চাৰটো চাব মন সিহঁতৰ খানা খাব মন কেনেকুৱা কেনেকুৱা খায় কেনেকে থাকে সিহঁতৰ ৰীতি নীতি কি হয় তেনেকে আমাৰ নৰ্থ ইষ্টাৰ্ণৰ বহুত বেলগ বেলেগ জেগা আছে ন নাগালেণ্ড এণ্ড অল সেই চবতো যাব মন সিহঁতৰ আমাতকে অসমীয়াতকে অলপমান কেনেকুৱা বেলেগ সেইয়া চাব মন তাৰ পিছত দিল্লীৰ ফালে যব মন গুজৰাটত গুজৰাটত ইহঁতৰ ৱেষ্ট ফালে সিহঁতৰ লাইক কি কি ক'ৰে সিহঁতৰ খানা বেলেগ হয় ধৌকলা হয় সিহঁতে সিহঁতৰ ষ্টেপল ফুড বেলেগ হয় এইবিলাক লাইক অনুভৱ কৰিব মন কেনেকুৱা লাগে সেনেকে মানে ইণ্ডিয়াৰ তেনেকুৱা জেগাত যাব মন আৰু আৰু কেতিয়াবা ফৰেষ্টটো যাব মন তাতে ধুনীয়া ধুনীয়া স্পিছিচ থাকে সিহঁতৰ ফটো তুলিবৰ মন বেলেগ বেলেগ কেনেকুৱা কেনেকুৱা জন্তু কেনেকুৱা থাকে লাইক দূৰৰ পৰা চাব মন সেইচবে আৰু